অঁ অঁ নমস্কাৰ নমস্কাৰ কওকচোন কোনে কৈছে ক'ৰপৰা কৈছে বাৰু আপুনি অঁ কওকচোন বাৰু কিবা কাম আছিলে নি

অঁ অঁ হয় হয় হয় হয় আপুনি ক'ৰ বুলি ক'লে ধেমাজিৰ অঁ এতিয়া কি আপোনালোকে কি বৰপেটা আহিম বুলি ভাবিছে অঁ অঁ অঁ নাম্বাৰটো কোনে দিলে বাৰু আপোনাক মোৰ নাম্বাৰটো

হয় হয় তেনেকৈ মানে আহে যে বহুতখিনি মানুহ মই এতিয়া বাৰু পাহৰিছোঁ বেলেগ বেলেগ ঠাইৰপৰা আহে মই সহায় নকৰাকৈ থকা নাই বাৰু কৰিছোঁ এতিয়া আপোনালোকে কেতিয়ালৈ আহিম বুলি ভাবিছে

কেইজন আহিব আপোনালোকে অঁ আপোনালোকে নিজৰ গাড়ী লৈ আহিব নে লাইন বাছত আহিব পেছেঞ্জাৰ গাড়ীত আহিব অঁ হ'ব বাৰু মই সেইখিনি হেৰি কৰি দিম বাৰু থকাৰ ব্যৱস্থা আছে আমাৰ মোৰ নিজৰো আছে পেয়িং গেষ্ট আৰু মোৰ নিজৰো দুটামান ক'টেজো আছে বাৰু মই আপোনালোকক থকা খোৱা সেইখিনি হেৰি কৰি দিব পাৰিম ব্যৱস্থা আপুনি চিন্তা কৰিব নালাগে বাৰু মোলৈ ফোন কৰিলে হ'ল যেতিয়াই আহে আগদিনা তাৰ পিছতে সেই আপোনালোকে নিজেই বনাই

চাব লগা আছে বাৰু বৰপেটাত আপোনালোকে আহিলে মই বাৰু লৈ যাম আপোনালোকক মইয়ে লৈ যাব পাৰিম বাৰু কেইদিনৰ কাৰণে আহিব আপোনালোকে এসপ্তাহৰ কাৰণে ঠিক আছে বাৰু আপোনালোকে বনাই যদি দিব লাগে তেনেকৈও হ'ব আৰু হোমইষ্টেও আছে বাৰু তাৰপৰা মোৰে আছে তেনেকৈ হোমইষ্টে আপোনালোকে নিজেই বনাই মেলি খাব পাৰিব বজাৰখিনি কৰি বস্তু বাচন বৰ্তন চবখিনি দিয়া হ'ব বজাৰ হোমইষ্টেত এটা তেনেকুৱা ৰূম লৈ লৈ আছে দুজনীয়া ৰূম হ'লে আপোনাৰ পাৰ ডে ছেভেন হাণ্ড্ৰেডকৈও আছে ইলেভেন হাণ্ড্ৰেডকৈও আছে তেনেকুৱা নহয় নহয় বেড দুখন বেডছ থাকিব আপোনালোকে কেইজন থাকে এডজাষ্ট কৰি ল'ব পৰাটোৰ লগত কথা আৰু এতিয়া তেতিয়া তাৰমানে নিজৰ মানে ইচ্ছা অনুযায়ী আপোনালোকে বনাই খাব পাৰিব আৰু সেইটো কথা অঁ অঁ ফুৰা মেলাতো এক্সট্ৰা সেইটো আপোনালোকৰ কথা কিমানখিনি কেনেকৈ ক'ত যায় মই লগত আপোনালোকক দেখাবলৈ লগত যাব পাৰিম আৰু সেইটো বেলেগ কথা আহিব চিন্তা কৰিব নালাগে বাৰু ফোন নম্বৰটো আছেই যেতিয়া ফোন কৰিব মোলৈ অহা আগদিনা ফোন কৰিব আছো আৰু দিয়ক মোৰ ঘৰত মোৰ হাজবেণ্ড আছে মোৰ ছোৱালী এজনী আছে মই এই সৰু সুৰা বিজনেছেই কৰোঁ আৰু ঘৰৰ এইবিলাকে এইবিলাক চলাই আছো চাকৰি বাকৰি নাই বাৰু পাৰ্মানেণ্ট বুলি ক'ব পাৰি বাৰু ইয়াতে মানুহজনৰ ঘৰ অৰিজিনেল বাৰু ত্ৰিপুৰা কিন্তু ইয়াতে তেওঁলোকে ইয়াতে জন্ম ইয়াতে আছে ত্ৰিছ বছৰ ত্ৰিছ বছৰমান হ'ল ইয়াতে আছে ইয়াতে বুলি ক'ব পাৰি অঁ বৰ্তমান ঠিক আছে বাৰু আহিব আপোনালোকে দেই ঠিক আছে দিয়ক